হেল্ল' গাড়ীৰ ড্ৰাইভাৰ নেকি অ অ কালি নলবাৰীত যাম নহয় আমি সোনকালে আহিবা কিন্তু ৰাতিপুৱাই যাম আমি তিনিজন যাম আৰু ভাড়াটো কিমান হ'ব অ জনাই দিব